কি কৰিছ অ অঁ মই মনোৱে ক'লোঁ হেৰি নহয় বিহু বজা কৰিবলৈ নাজিৰালৈ যাম বুলি ভাবিছোঁ যাবি নেকি পৰহিলৈ মানকৈ ওলা নহ'লে হয় হেৰি আৰু এই নিজলৈ আনিম ল'ৰালৈ আনিম আৰু এইবোৰ বিহুৰ কাৰণে চিৰা মুড়ি গুড় এইবোৰ কিবাকিবি কিনিব লাগিব আৰু অঁ হ'ব তেনে বাৰু আমাৰো হেৰি আমাৰ সেই মাহীহঁতৰ ঘৰতো সোমাই আহিম নহ'লে দেই দুয়োজনীয়ে একেলগে অঁ এই বিহুৰ যা যোগাৰনো কি আৰু চব বজাৰতে পায় নো কি বজাৰৰপৰাই আনিব লাগিব অঁ পিঠাকেইটা খুন্দিম বুলি ভাবিছোঁ আৰু মিলতে দিবি নহ'লে বজাৰত আৰু হেৰি নহয় কি বুলি কয় এই অকল নাজিৰাতে কৰিবিনে নে বেলেগলৈয়ো যাবি এইবোৰেই আনিম গুড় চিৰা সেইবোৰ কিবাকিবি লৈ আহিব লাগিব বিহুৰ কাৰণে আকৌ এদিন যাম ভাত খালোঁ অঁ আকৌ এদিন নেযাওঁ সেই একেদিনাই চব বজাৰ কৰি লৈ আহিম অঁ অঁ আৰু যাবি কিহত বাৰু অঁ নাই বেটেৰী কাৰ ল'ৱ ফোনৰ নাম্বাৰ আছে যদি ফোন কৰিবি অঁ ঘৰৰপৰাই বেটেৰীতে যামগৈ

ঘৰৰপৰা বেটেৰী লৈ গ'লে তেতিয়া ফুৰিবলৈ সোমালেও তাৰমানে সময়মতে তেতিয়া আমি ঘৰলৈ আহিব পাৰিম আৰু তেতিয়াহ'লে ধান শুকুৱাই হ'লগৈ তহঁতৰ হ'ল নেকি অঁ

অঁ ল'ৰা নিনিওঁ ল'ৰা নিলে দিগদাৰ হ'ব নাই লৈ ল'বি আকৌ তেনেহ'লে অঁ লাগিলে আকৌ ঘূৰাই দে ক'ব অঁ হেৰি ছোৱালী লাগিবই এতিয়া চব অঁ লৈ ল'বি তাইক তাৰ নিজৰ পচন্দৰ কি কি লাগে তেতিয়া কিনি ল'ব পাৰিব আৰু

জোতা মোজা তেতিয়া সেই জোতাবোৰ তেতিয়া চাইজৰ তেতিয়া তাই নিজেই আনিব পাৰিব চুৱেটাৰো

এয়াই আকৌ আমাৰকেইটাক পইচাকে দি দিম আৰু সিহঁতি নিজে নিজে আনি ল'ব গুড় আনিব লাগিব ভাল চাই জলপান খাবলৈ ভাল লিকটীয়া গুড় চাই আনিব লাগিব জলপান খাবলৈ গাখীৰ তাৰপৰা গাখীৰ চাব লাগিব টেকেলি ভাল দৈ হ'লে জলপান খাবলৈ ভাল আলহীক দিবলৈয়ো ভাল হেৰি কৰিবি নহ'লে পৰহিলৈকে ওলাবি ন অঁ আকৌ সোনকালে যাম আৰু তাৰমানে কেলে আকৌ তয়ো সেই হেৰি ঘৰত সোমাম কৈছ নহয় আমাৰো সেই মাহীয়েকৰ ঘৰত সোমাম নাই

তেতিয়া ঘৰৰপৰা সোনকালে যাব লাগিব নহ'লে আকৌ আমাৰ বজাৰ চজাৰ কৰি ঘূৰি আহোঁতে দেৰি হ'ব নাই সেইকাৰণে সোনকালে ওলাম আৰু হেৰি কৰিবি বেটেৰীখন অকমান সোনকালে মাতি দিবি এডোখৰ এডোখৰ বেটেৰীত যামগৈ নহ'লে হেৰি কৰিম নহ'লে নাজিৰালৈকেনো কিমান ল'ব নাজিৰালৈকে হেৰিখন লৈ যাম বেটেৰীখন নহ'লে অঁ বহুত দিন নোযোৱা আকৌ ন পটককৈ নপঠিয়াব নহয় দুয়োঘৰতো চাহ অকণ অকণ খাই আহিব লাগিব চাহ অকণ নোখোৱাকৈ নপঠিয়াব নহয় অঁ অঁ অঁ অঁ

হ'ব তেনেহলে সেইটোকে কৰিবি ন